প্ৰযুক্তিবিদ্যা অহাৰ লগে লগে আমাৰ অসমীয়া ভাষাটোও উন্নত হৈছে কাৰণ বাহিৰা দেশৰ ভাষাৰ দৰে আমাৰ অসমীয়া ভাষাটোৱেও ফেচবুক হোৱাটচএপ আদিৰ চ'চিয়েল মেডিয়াৰ যোগেদি প্ৰচাৰ হৈছে কিন্তু প্ৰযুক্তিবিদ্যা অহাৰ আগলৈ অসমীয়া ভাষাটো কেৱল বহী কাগজৰ মাজতহে আৱদ্ধ আছিল